বাইক চলাবলৈ ভাল লাগে সৰুৰ পৰাই বাইকৰ প্ৰতি এটা বিশেষ ধৰণৰ হেৰি আছে মানে ধৰক আকৰ্ষণ বাইকখনে মানে ইমানে মানে ভাল লাগে মানে ধৰক এই সহজ আৰু এই ক'ৰবালৈ যাবলৈ পতককৈ বাইকখন লৈ যাবলৈ গ'ল যাব পাৰি ওচৰলৈও যাব পাৰি দূৰলৈও যাব পাৰি তেনেকৈ মানে বাইকখনৰ প্ৰতি মানে বহুত আগ্ৰহ এটা আছে আৰু আপোনাৰ বাইকত আপোনাৰ তেলো কম খায় গাড়ীখনতকৈ গাড়ী এখন লৈ গ'লে আপোনাৰ ধৰক ইয়াৰ পৰা বত্ৰিছ কিলোমিটাৰ ত্ৰিছ কিলোমিটাৰ যাবলৈ পাঁচশ টকা তেল ভৰাব লাগে বাইকখনত আপোনাৰ টকা দুশ দেৰশ টকা দুশ টকা তেল ভৰালেও সহজে অহা যোৱা কৰিব পাৰি গতিকেলৈ সেইকাৰণে বাইকখন চলাই ভাল পাওঁ আৰু নিজকে মুকলি আকাশখনৰ তলত বাইকখন চলাই ভাল লাগে আৰু অনুপ্ৰাণিত হ'লোঁ মানে বিশেষ আপোনাৰ এই ক'ৰবাত ধৰক বাইকে বাইক মানে লৈ পিনে ধৰক অকণমান দূৰলৈ গৈ ভাল লাগে লগৰ সমনীয়াৰ লগত তেনেকেই আৰু বাইকখন সেইটো কাৰণে মানে বাইকখন বহুত প্ৰিয় মানে বাইক গতিকেলৈ সেইটো কাৰণে বাইক চলাই ভাল পাওঁ